হেল্ল' অঁ দাদা আপোনাৰ গাড়ীখন পাম নেকি বাৰু ভাড়াত লাগিছিলে অঁ মই মানে অঁ কাইলৈ মোৰ প্ৰগ্ৰেম এটা আছিলে গোলাঘাট যাব লাগিছিলে চাৰে চাৰিটামান বজাত আবেলি অঁ পোৱা হ'ব নাই বাৰু অঁ হেৰি মোৰ মানে প্ৰগ্ৰেম এটা আছে আমাৰ পৰিয়ালটো যাম মোৰ ছোৱালী আছে আৰু মানুহজন আৰু খালি ভাড়া চাড়া কথাটো কিমান লাগিব বাৰু কথাটো পাতি লওঁ

ৰৈ দিব আমি প্ৰগ্ৰেমটো সম্পূৰ্ণ কৰি আকৌ আপোনাৰ গাড়ীতে গুচি আহিম খালী কিমান দেৰি বহুততো দেৰি নহয় আৰু হয় নেকি

হয় নেকি অঁ বা সেয়া বাৰু দামটো বাৰু হ'ব কিবা এটা আমি বাৰু দুইজনৰ ভিতৰতে মিলাম খালি আপোনাৰ গাড়ীখনত এ চি ব্যৱস্থা হ'ব নাই বাৰু হয় নেকি অঁ নহ'লে মানে অসুবিধা হ'ব অকণমান নেপালে মানে

হয় নেকি আমি খুব বেছি চাৰিজন যাম আৰু আমাৰ পৰিয়ালটো চাৰে চাৰিটাত যাম ইয়াৰপৰা আবেলি চাৰ চাৰিটাত অঁ ৰাতি প্ৰগ্ৰেম এটা আছে মানে গোলাঘাট এই এলেচা হ'ল যে সেইখিনিলৈ অঁ এডভান্স ব্যৱস্থা নাই নাই একদম কেছ কেছ দিম আৰু মোৰ মানে সঁচা কথা ক'ব অঁ ঠিক ঠিক আছে নহয় মোৰ মানে এতিয়া আপোনাক দিবলৈ অনলাইনৰ হেৰি নাই যে ব্যৱস্থা নাই মানে অনলাইন পেমেণ্ট কৰিবলৈ সেইকাৰণে আপোনাক হাতে হাতে দিম আৰু খালি একদম কাইলৈ খাটাং টাইমত আহিব দেই অঁ ঠিক আছে হ'ব দিয়ক অঁ ধন্যবাদ